হেল্ল' এই মনভৰিত লাগিছেনে বাৰু অঁ হয় হয় অলপ দেৰি আগতে মই আপোনালোকৰ ৰেষ্টুৰেন্টত সাতখন ৰুটি অৰ্ডাৰ দিছিলোঁ কথাটো হ'ল কি আমাৰ এই আলহী দুজন আছিলে গ'লগৈ এতিয়া আপুনি তিনিখন ৰুটি পঠিয়ালে হ'ব দেই কিন্তু ভাজিৰ যিটো পৰিমাণ সেইটো একে ৰাখিব